ব্যৱসায় কৰিবৰ বাবে প্ৰধানকৈ কোনসমূহ কথা প্ৰয়োজন বুলি ভাবে মো মোৰ বোধ হয় ব্যৱসায় কৰিবৰ বাবে সৰ্বপ্ৰথমে প্ৰথম এটা ভাল এটা প্লেছৰ দৰকাৰ হ'ব বা ভাল প্লেছৰ দৰকাৰ হ'ব ব্যৱসায়টোৰ ওপৰত জ্ঞান লাগিব আৰু প্ৰথম পৰ্যায়ৰ পৰা যেতিয়া ব্যৱসায়টো আৰম্ভ কৰিম ব্যৱসায়টো আঁতিগুৰি মাৰি ব্যৱসায়টো ভাল ভাল কি কি কৰিলে ব্যৱসায়টো ভালকৈ চলিব বা ব্যৱসায়টো কেনেকৈ আমি মই ছাকচেছ হ'ব পাৰিম সেই বস্তুটো সেই সেই বস্তুটো মানে মই ঠিক কৰিবলৈ হ'লে শিৱ ব্যৱসায়টোৰ গোটেই তলৰ পৰ্যায়ৰ পৰা ওপৰলৈকে ধুনীয়াকৈ গৈ থাকিব লাগিব গৈ যেতিয়া লাষ্ট ম'মেণ্টত যেতিয়া মই দেখিছোঁ যে ব্যৱসায়টো এইটো ছাকচেছ হ'ব নিচিনা লাগিব তেতিয়া মই ব্যৱসায়টোত পইচা ইনভেষ্ট কৰি তেতিয়া ব্যৱসায়টো আৰু আগলৈ আগবঢ়াই লৈ যাব পাৰিম আৰু মোৰ বোধহয় ব্যৱসায় সদায় সৰুৰ পৰা আৰম্ভ কৰিব লাগে সৰুৰ পৰা আৰম্ভ কৰিলে সৰুৰ পৰা যেতিয়া কোনো এটা বস্তু যেতিয়া আৰম্ভ কৰি লৈ যোৱা হয় তেতিয়া লাষ্ট পৰ্যায়ত এটা ভাল এটা ফল আহৰণ কৰিব পাৰোঁ কিয়নো যদি প্ৰথমতে মই ডাঙৰকৈ যদি ব্যৱসায়টো আৰম্ভ কৰি যাওঁ তেতিয়াহ'লে ব্যৱসায়টো মাজত যদি কেনেবাকৈ লোকচানৰ সন্মুখীন হয় মই বহুত বেছি লোকচান হৈ যাম সেইকাৰণে ব্যৱসায়টো সদায় কম কম কেপিটেল লৈ ব্যৱসায়টো আৰম্ভ কৰি লৈ যাব লাগে আৰু ব্যৱসায় এটাৰ কাৰণে পইচাটোৰ প্ৰয়োজন হয়েই কিন্তু পইচাতকৈ প্ৰথম প্ৰথম পইচাতকৈ প্ৰথম এটা প্লেচ দৰকাৰ হয় ভাল প্লেচ ভাল প্লেচ যদি এটা ল'ব পাৰোঁ ভাল প্লেচৰ জৰিয়তে মই ব্যৱসায়টোত এটা লোন এটাও ল'ব পাৰিম লোন লৈ বেংকৰ পৰা লোন লৈ তাৰপৰা ব্যৱসায়টো ধুনীয়াকৈ আগবঢ়াই লৈ যাব পাৰিম আগলৈ আৰু ব্যৱসায়ত পইচাও লাগিব ভাল প্লেচো লাগিব আৰু লগতে ব্যৱসায়টো বহুত দৰকাৰী যদি আপোনাৰ ব্যৱহাৰ বেয়া হয় তেতিয়াহ'লে ব্যৱসায়টো আগবঢ়াই নিয়াত বহুত বহুত অসুবিধাৰ সন্মুখীন হ'ম সেই গতিকে ব্যৱসায় এটা যেতিয়া আৰম্ভ কৰিম আৰম্ভ কৰোঁতে আমি ব্যৱসায়টোত ব্যৱ ব্যৱসায়টোত মুঠতে ভালকৈ যদি আগবাঢ়ি যাবলৈ হ'লে প্ৰথমতে মানুহৰ ব্যৱহাৰ পাতি ভাল হ'ব লাগিব ব্যৱহাৰ পাতি ভাল হোৱাৰ পিছত গৈ কেনে যেতিয়া এটা ভাল পৰ্যায়ত যাম তেতিয়া মানুহে নিজেই ক'ব যে এইটো এটা ভাল এটা হেৰি ব্যৱসায় চলিছে আৰু সেই ব্যৱসায়টোত ধুনীয়াকৈ ছাকচেছ হৈ যাব পাৰিম আৰু এটা ব্যৱসায় যেতিয়া আমি আৰম্ভ কৰোঁ ব্যৱসায়টোৰ গোটেই বস্তুখিনি অধ্যয়ন কৰি ল'ব লাগে প্ৰথমতে অধ্যয়ন কৰি তাৰপিছতে ব্যৱসায়ত নামিব লাগে যদি ব্যৱসায়ত যদি একো অধ্যয়ন ন নকৰাকৈ যদি নমা হয় তেতিয়াহ'লে ব্যৱসায়টোত লোকচানৰ সন্মুখীন হোৱা বেছিকৈ দেখা যায় সেই গতিকে আমি যিকোনো ব্যৱসায় যিহেতু মাছৰ ব্যৱসায় হওক বা খেতিৰে হওক বা কিবা আপুনি হাৰ্ডৱেৰ দোকানৰ ব্যৱসায় হওক বা কিবা ষ্টেচনাৰী দোকানৰ ব্যৱসায় বা ক্ল কাপোৰৰ ব্যৱসায় হওক সেয়ে যিকোনো ব্যৱসায় আমি আগ আগতে তাৰ এটা প্ৰি প্লেনিং কৰি ল'ব লাগে আৰু প্ৰি প্লেনিং কৰি লৈহে ব্যৱসায়টোত আমি আগবাঢ়িব লাগে ব্যৱসায়ত যদি একো জ্ঞান নথকাকৈ যদি আগবাঢ়ো তেতিয়াহ'লে আমি ছাকচেছত বহুত অসুবিধা হ'ব আৰু ব্যৱসায়ৰ ভিতৰত ক'বলৈ গ'লে মোৰ ভাল লগা ব্যৱসায় বুলি ক'লে মই ভাবোঁ যে কি বৰ্তমান সময়ত যিটো আমাৰ খোৱা খোৱাৰ এটা যিটো হোটেল হোটেল ব্যৱস্থা হোটেল ব্যৱস্থাৰ ব্যৱসায়টো মই বহুত ভাল বুলি ভাবোঁ কিয়নো সেই সেই হোটেল ব্যৱসায়টো ভালকৈ চলিবলৈ হ'লে তিনিটা বস্তু অতিকৈ প্ৰয়োজন প্ৰথম হৈ গ'ল আপোনাৰ ব্যৱহাৰটো হোটেলখনৰ খানাটো টেষ্ট হ'ব লাগিব খানা টেষ্ট হ'ব লাগিব আৰু খানাটো চাফ চিকুণ হ'ব লাগিব আৰু যিজন অনাৰ থাকিব যিজন মালিক থাকিব মালিকৰ বা কৰ্মচাৰীখিনি যিমান থাকিব গোটেইখিনিৰ ব্যৱহাৰ ভাল হ'ব লাগিব যদি ব্যৱহাৰ বেয়া হয় তেতিয়াহ'লে সেই ব্যৱসায়টো কেতিয়াও বহু সময়লৈকে অতিবাহিত নহয় ব্যৱসায়টো যদি টেষ্ট খানাটো টেষ্ট দিলেও সিয়ে এটা সময়ত গৈ মানে ব্যৱহাৰৰ বেয়া কাৰণে কাষ্টমাৰ নহা হ'ব আৰু যদি বোলে টেষ্টো আছে ব্যৱহাৰো ভাল যদি বোলে পৰিষ্কাৰ পৰিচ্ছন্নতা নহয় ব্যৱসায়টো তেতিয়াহ'লে কেতিয়াও সি ভালকৈ ব্যৱসায়টো চলি যাব নোৱাৰে সেই গতিকে মই এটাই কথা ক'ব বিচাৰোঁ যে ব্যৱসায় এটা যদি আমি খোৱাৰ হোটেলো খোলোঁ হোটেল খুলিলে আমি সেই তিনিটা কথাৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব যে চাফ চিকুণ ব্যৱসায় ভাল আৰু প্লাছ সোৱাদ সেই তিনিওটা বস্তু যদি আমি ধুনীয়াকৈ লৈ যাব পাৰোঁ এখন এটা এখন এটা হোটেলৰ ব্যৱসায় এটা ধুনীয়াকৈ আমি চলাই লৈ যাব পাৰিম আৰু ইয়াৰ মাজতে আৰু এটা কথা ক'ব বিচাৰোঁ যদি আমি এটা যেনে ভাল প্লেচ পালোঁ ভাল প্লেচ পালে আমি সেই প্লেচটো প্ৰথমতে আমি সেই প্লেচটো লৈ প্লেচটোত আমি এটা হোটেলখনৰ নামত ধুনীয়াকৈ এটা লোন এটা ল'লোঁ লোন এটা লৈ ধুনীয়াকৈ লোনটো লৈ